ভাৰতৰ শিক্ষা ব্যৱস্থাটোক বৰ্তমান সময়ত উন্নত বুলি আমি ক'ব নোৱাৰোঁ ভাৰতৰ শিক্ষা ব্যৱস্থাটো বৰ্তমান সময়ত আমি উন্নয়নশীল বুলিহে ক'ব পাৰোঁ ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থা উন্নতিৰ কাৰণৰ চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আছে যদিও ই সম্পূৰ্ণভাৱে সফলতা লাভ কৰা নাই ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাটো প্ৰতিযোগিতামূলক হোৱাহে দেখা গৈছে কিন্তু ইয়াক শিক্ষা ব্যৱস্থাটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক যিখিনি উচিত শিক্ষাৰ প্ৰয়োজন সেইখিনি আমাৰ ভাৰতৰ শিক্ষা ব্যৱস্থাটোৱে প্ৰদান কৰিবলৈ পোৱা নাই সেইবাবে আমাৰ শিক্ষা ব্যৱস্থাটো প্ৰতিযোগিতামূলক হোৱাৰ লগতে ই যাতে পাছৰ সময়লৈও কাম আহে তাৰ বাবে এটা প্ৰযুক্তিগতভাৱে বিজ্ঞানসন্মতভাৱে আৰু উদাহৰণ সহায়ত এই আমাৰ ভাৰতৰ শিক্ষা ব্যৱস্থাটো আগুৱাই নিবলৈ চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটোৰ প্ৰত্যাহ্বানসমূহৰ কথা ক'লে ভাৰতৰ শিক্ষা ব্যৱস্থাত বহুতো প্ৰত্যাহ্বান আছে আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থাটো টকাৰ লগত এটা শিক্ষা ব্যৱস্থা যেন অনুভৱ হয় ভাৰতৰ যিবিলাক চৰকাৰী বিদ্যালয় মহাবিদ্যালয় আছে তাৰ তুলনাত আমাৰ ভাৰতবৰ্ষৰ বেচৰকাৰী যিবিলাক চৰকাৰী মহাবিদ্যালয় বা বিদ্যালয় আছে সেইবিলাকত বেছি গুৰুত্ব দি আমাৰ সমাজে বেচৰকাৰী অনুষ্ঠানত অধিক গুৰুত্ব দি চৰকাৰী বিদ্যালয় মহাবিদ্যালয়বিলাক এটা অলাগতীয়াল অনুষ্ঠানলৈ পৰিণত কৰাইছে যাৰ ফলত বহুতো মধ্যবিত্ত ল'ৰা ছোৱালী পিছ পৰা ল'ৰা ছোৱালী উচিত শিক্ষাৰ পৰা বঞ্চিত হৈছে আৰু ভাৰতৰ যিবিলাক উন্নত শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাসমূহ কেৱল ইয়াৰ সুবিধা লাভ কৰিছে কিছুমান ধনী শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে গতিকে ইয়াৰ বাবেও চৰকাৰে উচিত পদক্ষেপ লোৱা উচিত